প্ৰযুক্তিৰ পৰিৱৰ্তনটো এতিয়া বহুতেই হৈছে আৰু অলপ চলপতো নহয় বহুতেই মানে দেখি থকাৰপৰা আমি দেখাৰপৰা জনাৰপৰা বুলি এতিয়ালৈকে বহুতেই কাৰণ আগতে আছিলে চিঠি য'তেই চাকৰি কৰাৰপৰা আদি কৰি প্ৰেম ভালপোৱাৰপৰা আদি কৰি বন্ধু বান্ধৱৰপৰা আদি কৰি চিঠিয়ে আছিলে কাৰণ নিজেই সৰুকালতে কিছুমানৰ চিঠি বিলাই পাইছিলোঁ বোলে প্ৰেমিক প্ৰেমিকাৰ বোলে অমুকক ঐ এইখন তাইক দি দিবিচোন সেই সেইখন দি দিওঁ আকৌ তাই ক'ব এইখন অমুকক দি দিবিচোন কৰিয়ে পাইছোঁ আৰু চিঠি দিয়াৰ হৈ মাৰো খাইছোঁ কাৰণ ঘৰত ঘৰত ঘৰত মাৰ খোৱা নাই বৰমায়ে মাৰিলে বৰ বৰমাৰ ল'ৰাটোৰ চিঠি অনা নিয়া কৰোঁতে কাৰণ এখন কেনেকৈ চিঠি এখন আৰু লিখা হিচাপৰ মাজত দি পাইছিলে ঠিক তেনেকৈ মানে তোক কোনে এইবিলাক চিঠি অনা নিয়া কৰিব তই বৰমাহঁতে মৰম কৰে কাৰণে সেইকাৰণে মাৰিছিলে গালি খাইছিলোঁ মৰা নাছিলে বাৰু এনেই এচাট লগাই দিছিলে তেনেকুৱা নহয় তাৰপাছত এতিয়া আৰু কি ম'বাইল মানে ইলেট্ৰ'নিকৰ দিন ম'বাইলৰ যোগেদি আজিকালি আৰু ক'ৰ চিঠি টিটি এইবোৰ নাই আৰু এতিয়া ম'বাইল ম'বাইলে আৰু নম্বৰহে লাগে আৰু এতিয়া মানে সকলোখিনি ম'বাইলতে হৈ যায় আৰু কোনে কাক ফুচফুচনি ৰাতি হ'লে দিনত হ'লে ক'ৰবাত বেলেগত সেই তেনেকুৱা আৰু ৰাতি হ'লেতো ক'বই নালাগে ফুচফুচ ফাচফাচ এইবোৰতো ম'বাইলত চলিয়ে থাকে দিনতটো আৰু ক'ত কেনেকৈ ক'ত গছৰ তল ছাঁ কি বা কি সেইবোৰটো ক'বই নালাগে আৰু ম'বাইলহে আৰু আৰু ম'বাইলটো কাণত থাকিলেতো পৃথিৱীৰ কথা একো গমেই নাপায় আগতে এখন চিঠি দিবৰ কাৰণে বা কিমান দৌৰিব লাগে পোষ্টেল কৰিবও দিগদাৰ প'ষ্ট অফিচৰপৰা আৰু ওচৰ চুবুৰীয়া হ'লে বাৰু ইজনে সিজনক দিয়ে পঠালে আদান প্ৰদান কৰি আৰু দূৰৈবতীয়া মানুহৰ কাৰণেতো আৰু সেইটো আৰু নহয় প'ষ্ট অফিচত যাবই লাগিব দিবই লাগিব সেইখন পোৱালৈকে ৰখিব লাগিব আকৌ সেইখন পঢ়ি পঢ়াৰ পিছত আকৌ নিজে পোৱালৈকে ৰখিব লাগিব এতিয়া মানে বহুতেই পৰিবৰ্তন হৈছে ঠিক তেনেকৈ কাৰণ এতিয়া ম'বাইলৰ যুগ